অঁ এনে আছোঁ তই কি কৰিছ অঁ গধূলি পিনে যাম অঁ অঁ এইটোৱেই টাউন কমিটী পাৰ্কপিনে যাওঁ নে কি কও এইটোও হয় তই গধূলিকৈ এনেই ওলাম তাৰপিছত এনেই খোজ কাঢ়িবলৈ এতিয়াতো অঁ এতিয়াও এতিয়া কামত আছোঁ গধূলিকৈ ওলাব লাগিব অঁ এতিয়া কামত আছোঁ মোৰ তিনিটামানত শেষ হ'ব তাৰপিছত ভাবিছোঁ পাঁচটা চাৰে পাঁচটামানত যামগৈ অঁ অঁ

ষ্টেশ্যনলৈ যাব নোৱাৰি অঁ পাৰ্কে যামগৈ গধূলি এনেই ইভিনিং ৱাক কাৰণে

হৈ যাব সেইটো হ'ব তই ফ্ৰি হ'লে ঠিক আছে সেইটো কবি অঁ ঠিক আছে তই গধূলি ওলাওঁতে কল কৰিবি তেন্তে ঠিক আছে ঠিক আছে হ'ব দে